আমাৰ ইয়াত বাৰ্ষিক মেলা মই হেৰি বহাগ মাহৰ আঠাইছ ঊনত্ৰিছ তাৰিখ দুদিনীয়া কাৰ্য দুদিনীয়া কাৰ্যসূচীৰে হয় তাতে মই ধৰ সৰু থাকোতে একে বহুত বেলুন ধৰ বেলুন কিনিছিলোঁ গাড়ী ঘূৰা কিনিছিলোঁ সেইবিলাক নহ'লে নহয় নহয়েই তথাপিতো মা দেউতাৰ পৰা পইচা নি হ'লেও সেইবিলাক বস্তু কিনি কিনা কিনিছিলোঁ সেইবিলাক নিদিলে ধৰক অলপ কন্দা কটা কৰা যায় তেতিয়াহে মা দেউতাই ধৰ পইচাটো দিয়ে তাৰপিছত সেইবিলাক বেলুন গাড়ী এইগিলা কিনি ধৰ খাৰু মণি কিনি আমি আনন্দ মনেৰে ঘূৰি আহোঁ ঘূৰি আহি ঘৰত এই লগৰ বান্ধবী ধৰ বন্ধু বান্ধৱী ধৰ সেইবিলাকক দেখাইছিলোঁ মই এইয়া খাৰু কিনিলোঁ মণি কিনিলোঁ সকলোকে ধৰ ঘৰে ঘৰে যাই পেলাই আমি দেখাইছোঁ দেখাইছিলোঁ বস্তুবিলাক তাৰপিছত ইজনে সিজনক কয় কয় তাৰপিছত মইয়ো কিনোগৈ মইয়ো কিনোগৈ বুলি পেলাই সেইজনেও আৰু তাইৰ লগতো আমি ঘৰত মেলাত গৈছিলোঁ গৈ সেই তাইৰো কাৰণেও আনিছিলোঁ বান্ধৱীৰ কাৰণেও বস্তুবিলাক আনি আৰু গোটেইকেইজনে লগ লাগি ধৰ হেৰি কিনা যায় আৰু বস্তু এটা কিবা আনন্দমুখৰ পৰিৱেশ হৈ যায়